আমি সাধাৰণতে ভাত ৰান্ধিবৰ বাবে কেৰাহী বটুৱা প্ৰেচাৰ কুকাৰ ৰাইচ কুকাৰ আদি ব্যৱহাৰ কৰোঁ প্ৰথমতে আমি ভাত বনা ভাতকেইটা বনাই লওঁ ভাতকেইটা বনাই ল'বলৈ আমি চাউলকেইটা ফুটা থকা বাচনত ধুই ভাতকেইটা ৰান্ধি লওঁ ৰন্ধাৰ পিছত আমি শাক পাচলি ৰান্ধোঁ শাক পাচলি ৰান্ধিবলৈ আমি প্ৰথমতে শাক পাচলিকেইটা কাটি লওঁ শাক পাচলিকেইটা কাটি আমি গামলা বা কাঁহীত পাচলিকেইটা থৈ লওঁ তাৰপিছত কেৰাহিত পাচলিকেইটা বনাওঁ সেই শাক পাচলি হোৱাৰ পিছত আমি কাঁহীতে ভাত বাঢ়ি আৰু বাতিত পাচলিখিনি লৈ ভাত খোৱা আৰম্ভ কৰোঁ